আমাৰ ভাৰতবৰ্ষখন এখন হৈছে কৃষিপ্ৰধান দেশ আৰু ইয়াৰ প্ৰায় সত্তৰ শতাংশ লোকেই কৃষিজীৱি আৰু আমাৰ কৃষিখণ্ডৰ ভাৰতবৰ্ষৰ মুঠ জি ডি পিৰ প্ৰায় ষোল্ল পইণ্ট পাঁচ শতাংশ আমাৰ কৃষিখণ্ডৰ পৰাই যায় গতিকে বৰ্তমান সময়ত আমাৰ যি এ আই প্ৰযুক্তি ভাৰতবৰ্ষৰ কৃষিখণ্ডত বৰ্তমান জড়িত হোৱা প্ৰযুক্তিয়ে পূৰ্বে কৰা কৃষিখণ্ডতকৈয়ো বৰ্তমান সময়ত টেকনল ল'জিৰ দ্বাৰা বহুতো উৎপাদন বৃদ্ধি হৈছে আৰু আমি আশা কৰোঁ যে কৃষিখণ্ডৰ পৰা যিসমূহ উৎপাদন বৃদ্ধি হৈছে সেয়া আমাৰ ভাৰতবৰ্ষৰ উৎপাদনক্ষম আৰু যি ভাৰতীয় অৰ্থনীতিত এটা ইতিবাচক প্ৰভাৱ পেলাইছে পূৰ্বৰ তুল তুলনাত আমাৰ ভাৰতবৰ্ষৰ পৰা যিসমূহ কৃষিৰ উৎপাদন সেয়া আন দেশত বা আন ঠাইলৈ যিমানবোৰ ৰপ্তানি হৈছে তাতোতকৈ অধিক আমি ৰপ্তানি হোৱা দেখিবলৈ পাইছোঁ গতিকে এয়া আমাৰ ভাৰতবৰ্ষৰ অৰ্থনীতিৰ এটা বহুত ভাল প্ৰভাৱ আৰু আমাৰ ভাৰতবৰ্ষত পূৰ্বৰ যি লেনদেন সেয়াও এটা বহু ডিজিটেল মাধ্যমে বহু এটা সলনি কৰিছে আগতে আমাৰ জেপত ধৰক টকা পইচা থাকে কিন্তু ক'ৰবাত হেৰাই যায় নতুবা কোনো দুস্কৃতিকাৰীয়ে জেপৰ পৰা চুৰ কৰি লৈ যায় কিন্তু বৰ্তমান সময়ত আমাৰ হাতত থকা মোবাইল ফোনটোত গোটেই যিহেতু বেংকিং লেনদেন অনলাইন বেংকিং সেয়া আমি স সুবিধা কৰি ল'ব পাৰিছোঁ গতিকে সেইসমূহৰ পৰা আমি এই ক্ষেত্ৰত হাত সাৰিব পাৰিছোঁ আৰু আমাৰ বহুতো সহায় হৈছে লেনদেন কৰাত ইণ্টাৰনেট বেংকিং বা ডিজিটেল পৰিশোধ ইত্যাদিৰ দ্বাৰা আৰু আমি ভাবোঁ এই ক্ষেত্ৰৰ আমি বিত্তীয় খণ্ডকো সহায় কৰা যেন আমাৰ অনুভৱ হয় আৰু ভাৰতীয় অৰ্থনীতিক যদি আগবঢ়াই লৈ যাবলৈ প্ৰয়াস কৰা হয় তেতিয়াহ'লে আমাৰ যিসমূহ উদ্য়োগ সেইসমূহ উদ্যোগত যেনেদৰে উদ্যোগ স্থাপন কৰা হৈছে তেনেদৰে যদি উদ্যোগ স্থাপন কৰি গৈ থকা হয় তে তেতিয়াহ'লে আমি ভাবোঁ যে ভাৰতীয় অৰ্থনীতিৰ বহুত এটা সু প্ৰ প্ৰভাৱ পৰিব আৰু দেশৰ উন্নয়ন বিকাশ লাভ